হয় মই আমাৰ অঞ্চলত থকা ৰাজনৈতিক দল আৰু নেতাসকলক চিনি পাওঁ তেওঁলোকে আমাক বহুতো ফালৰপৰা সহায় কৰিছে তেওঁলোকে আমাক আমাৰ ৰাজ্যত হোৱা বহুতো সমস্যা সমাধান কৰিছে তেওঁলোকে আমাৰ ৰাজ্যত হোৱা সমস্যাৰ ভিতৰত ৰাস্তা ঘাট আমাৰ ল'ৰাসমূহে খেলি থকা খেলপথাৰ আদি মেৰামতি কৰা কৰাতো সহায় কৰিছে আৰু গাঁৱত থকা মানুহ মানুহসকলক বহুতো আঁচনি প্ৰদান কৰিছে যেনে কিছু কিছুমান মানুহৰ ঘৰত শৌচাগাৰ নাই সেই মানুহকেইজনৰ ঘৰত শৌচাগাৰ প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে আৰু দুখীয়া দৰিদ্ৰ মানুহ মানুহসকলক ৰেচন কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে আৰু আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে তাৰ ভিতৰত হ'ল অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন অৰুণোদয় আঁচনিসমূহ বহুতো মানুহক প্ৰদান কৰা হৈছে বৃদ্ধ পেঞ্চনসমূহ বৃদ্ধ বুঢ়া বুঢী মানুহসকলক বৃদ্ধ পেঞ্চন প্ৰদান কৰিছে আৰু বিধৱা পেঞ্চন অন মানুহ স্বামী ঢুকুৱা মহিলাসকলক প্ৰদান কৰা হৈছে তাৰো তাৰোপৰি আমাৰ গাঁৱত অহা বানপানী সমস্যা সমস্যাৰ ক্ষেত্ৰতো বহুতো সহায় সহযোগিতা আগবঢ়াইছে বানপানীসময়ত তেওঁলোকে ৰিলিফ আদি ধৰণৰ ব্যৱস্থা হাতত লৈছে আৰু জীৱ জন্তুবোৰবোৰৰ কাৰণে নানা ধৰণৰ দানা দৰৱ আদি প্ৰদান কৰে সেই সময়ত জীৱ জন্তুক খুৱাবলগীয়া একো নথকাৰ বাবে তেওঁলোকে সেই সময়ত সেই সেই বস্তুবিলাক প্ৰদান কৰে